ওজন বঢ়াবলৈ আমাৰ গাঁওবিলাকত বিশেষকৈ খেলা ধূলা বা নিজা নিজা কিছুমান কৰ্ম এইবিলাকৰ মাজত নিজকে ব্যস্ত ৰাখিব লাগে শুৱা পাটিৰ পৰা সময় মতে উঠিব লাগে আৰু ঠিক সেই ধৰণেৰে শুৱা পাটিত সময় মতে যাব লাগে খোৱা লোৱাৰ প্ৰতি গুৰুত্ব দিব লাগে এই এই ধৰণে আমি যদি নিত্য এই এই প্ৰচেছত কাম কৰি থাকোঁ তেতিয়া আমাৰ শাৰীৰিক অৱস্থাটো ভালৰপিনে আহিব আৰু লাহে লাহে ওজন বাঢ়িবলৈ ধৰিব